অঁ কোনে ক'লা অঁ কোৱা কোৱা কোৱা কোৱা কি হ'ল কি হ'ল কোৱা অঁ

এই বা আচল কেইজনীয়ে লগ খালা ৰ'বা এই কালি বহুত কষ্ট হৈ আহিছে হেই এনেকুৱা কথা শুনি পেলাই গ'লোঁ ইমান কষ্ট কৰিলোঁ আমি জাল চাল মাৰি প'ল' মাৰি এই ফুটুকাৰ ফেন একো নাপালোঁ আজি যদি কপালত আছে নাজানো বাৰু তথাপিও কোৱাচোন এতিয়া ক'লৈ যাবা কোন জেগাত ওলাইছে বোলে বিল কি বিল বিল কোন বিলত বাৰু অকণমান দূৰ দেখোন বহুতখিনি যাব লাগিব অঁ অঁ আচ্ছা আচ্ছা নহয় বাৰু আমাৰতো আমি এনেও যাম বুলি ভাবিছিলোঁৱেই আজি বিশেষ আমাৰ বেলেগ কামো নাই আৰুনো কি কৰিম আৰু ভাত সাঁজকে ভালকৈ খাম বুলি বোলো মাছকে ধৰিমগৈ বুলি ভাবিছিলোঁ কিন্তু এতিয়া ভাল খবৰ এটাই দিছা কিন্তু ভাগ্য কপালেহে জানে আৰু পাওঁ নে নেপাওঁ এই ওলাবা ওলাবা এই এটা কথা দেই তামোল চামোল ল'বা কিন্তু তামোল চামোল বান্ধি ল'বা টোপোলা মাইকী মানুহে

কাৰণ বাট দূৰতো অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া আমালৈকো ল'বা আমি মতা মানুহ ক'তনো সুবিধা আছে এইবিলাক আৰু তোমালোকৰ পৰাই খাম আৰু আৰু চোৱা কিন্তু এটা কথা দেই মই একে খোলাখুলি কৈছোঁ মাছ কাৰোবাৰ ভাগত নপৰিলে কিন্তু যোনে যোনে পায় ভগাই খাম অঁ পাছত আকৌ নক'বা বোলে মইহে পালোঁ মোৰ ঘৰলৈহে নিম এনেকৈ ক'লে নহ'ব অঁ লগ লাগি সমজুৱাকৈ মাৰিম যেতিয়া সবেই এটুকুৰকৈ হওক লাগিলে আৰু কপালত থাকিলেতো পামেই অঁ ঠিক আছে দিয়া তাত আকৌ বৰ ভাল ভাল মাছ আছে বুলি শুনিছোঁ দেই কপাল ভাল থাকিলে ভাল মাছেই পৰিব বৰালি চৰালি ল'ম ল'ম ল'ম ল'ম নাই শ'ল লাঙিও আছে নহয় শ'ল লাঙি জালো ল'ম মই দুটামানক এতিয়া কমেই বাৰু অঁ আমি শ'ল লাঙি মাৰিম এই কিন্তু নহয় আমি যেতিয়া শ'ল লাঙি ঘেৰ শুনা আমি যেতিয়া শ'ল লাঙিৰ ঘেৰ দিম ভিতৰত কিন্তু সবেই কষ্ট কৰি অলপ ঘেদেলিব লাগিব তেতিয়াহে মাছ জালত ফচিব আৰু মাছ জাল যেতিয়া টানিব আমি গম পামেই না তেতিয়া আমি প'ল' মাৰি কেনেকৈ ধৰিব লাগে কিন্তু সবেই একেলগে কষ্ট কৰিব লাগিব দুজনীমান আকৌ পাৰত বহি থাকিলে নহ'ব ভাগৰ লাগিছে বুলি অঁ মই সেইকাৰণে একে আৰু খোলাখুলিকে কৈছোঁ আৰু অ হ'ব সেইবিলাক একো নাই এই হ'ব চূণ তুন লৈ যাবা বুজিছা চূণ তুন লৈ ল'বা সানি দিবা আমি আছোঁৱে নহয় হেৰি কৰি দিম সেইটো বাৰু হ'ব আৰু ঈশ্বৰে কৰালে কি কৰিব পাৰি

হ'ব হ'ব সমজুৱাকৈ যাম যেতিয়া সমজুৱাকৈ যি পাওঁ সকলোৱে ভগাই মেলি এসাঁজ খাম আৰু ন আৰু কপাল ভাল থাকিলে পামেই দিয়া বতৰো ভাল মানে হেই যেতিয়া নামিছে উজান আহিবও পাৰে এতিয়া কপালেহে হেই কৰিব হেঁ কপালৰহে কথা আৰু আমাৰ আৰু এই গোৱা পান এভাগ ল'বা দেই পদুমনি বিলতো ইমান সহজ কথা নহয় গোৱা পান এভাগ ল'বা সবেই সেৱা সৎকাৰ কৰি নামিব লাগিব দায় দোষ লাগিব হাঁ মই কিন্তু ক'লোঁ কথাষাৰ নিশ্চয় এতিয়া কিমান টাইমত যাম বুলি ভাবিছা ৰাতিপুৱা বাট দূৰ আকৌ ৰ'দো যদি কিবা কাৰণত বতৰ হেৰি হ'লে ৰ'দটো বাঢ়ি গ'লে আকৌ গৰমত হেঁ কষ্ট হ'ব হ'ব তেতিয়াহ'লে একেলগে ওলাবা প্ৰয়োজন হ'লে ফোন আৰু এটা কৰি দিবা ৰাতিপুৱা দেই যাম দিয়া যাম দিয়া একেলগে হেই কৰিম গে অঁ অঁ হ'ব হ'ব